অঁ নমস্কাৰ মই শিৱসাগৰ কলিয়ামাটিৰ পৰা কৈছোঁ অঁ কওকচোন ভাত বনাবলৈ আঞ্জাত আমাৰ থলুৱা খাদ্য মানে দিবলৈ বুলি আপোনাৰ আদা নহৰু পিঁয়াজ আৰু তেজপাত ধনীয়া আপোনাৰ বহু মানধনীয়া

আমাৰ ঘৰতে কৰোঁ বাৰু আমাৰ আদা খেতি দুবিঘামান আছে আৰু নহৰু কৰা হয় লগতে আৰু ধনীয়াও কৰা হয় আৰু আমাৰ পদিনা খেতিও আছে আৰু ওচৰৰ লং গছজোপা আছে ইলাচি গছ আছে আুমি মানে খেতি কৰিও যথেষ্ট লাভৱান হৈছোঁ আৰু এই মানে আদা চাদা বিকি বজাৰত বিকা হয় ওচৰতে বজাৰ আছে শিমলুগুৰি বজাৰ মথুৰাপুৰ বজাৰ অঁ হয় মোৰ ভালেই আপোনাৰ ভাল নহ্ আপোনাৰ ঘৰ ক'ত অঁ গুৱাহাটী ক'ত বুলি ক'লে অঁ অঁ অঁ কওকচোন অঁ পাব পাব আদা দছ কেজি নহ্ অঁ ধনীয়া বিছ কেজি হ'ব হ'ব আহিব আদা কেজি আপোনাৰ আশী টকা ধনীয়া কেজি ষাঠি টকাকৈ লোৱা হৈছে অঁ আপুনি পাৰে যদি পৰহিলৈ মানে আহিব অঁ অঁ আৰু হেৰি মানে কে অঁ খেতিটো ভাল আছে হেৰি আপুনি যদি দহ কেজি আদা নিয়ে আকৌ আদাটো মানে হেৰি কৰিব লাগিব খান্দিব লাগিব ধনীয়াও চিঙিব লাগিব নহ্ মানুহ লগাব লাগিব নহ্ অঁ হ'লচেল ৰেটট দিয়া সৰহ পৰিমাণে নিব নহয় আপুনি আমাৰ মানে দুবিঘা খেতিহে কৰা হৈছে গৰুহালকে লগোৱা হৈছে টেক্টৰ লগোৱা নাই হোৱা গৰু আমাৰ ঘৰৰে ঘৰৰে ঘৰৰে ঘৰতে পোহা হৈছে গৰু আমাৰ এতিয়া আদা নহৰু খেতি আৰু এনেই সৰুতে মানে বাৰীখনো অলপ ডাঙৰে বাৰু তাতো এনেই ক'ৰবাত ক'ৰবাত ধনীয়া আৰু কৰা হৈছে এইবোৰ পদিনা মানধনীয়া বাকীটোত ক'বলৈ গ'লে ভাল ঘৰৰে বাঁহ চাৰি হাজাৰ পাঁচ হাজাৰমান খৰচ হৈছে বৰ্তমানটো দহ হাজাৰমান পোৱা হ'লেইচোন এইবাৰ প্ৰথম নহয় আগতে কৰা হৈছে অঁ পাৰিম পাৰিম কিয় নোৱাৰিম নহ্ আপুনি প্ৰথমে হাল বাই ল'ব তাৰপৰা মাটিখিনি ভালকৈ মানে পদ প্ৰথমে হাল বাই মাটিখিনি অলপ শুকাব দিব তাত আপুনি এইটো ঘৰুৱা গোবৰ আছে যে গৰু গোবৰ মানে দি দিব মাটিখিনিত শুকাবলৈ আকৌ এবাৰ হাল বাই মিহিকৈ হাল বাই তাত পাতি পাতি কৰি আপুনি আদা ৰুব নহৰু ৰুব তাৰপৰা আপুনি হেৰি কি কয় পানী দিব আৰু ৰোৱা পাছত দুদিনমানৰ পিছত পোখা ওলাব নহয় অঁ ৰুৱা পাছত লা অঁ দুদিনৰ পিছত মাতিছো মানে এই খান্দিব লাগিবতো দহ কেজিকৈ আদা বহুত বহুত বেছি পৰিমাণৰ হৈছে নহয়

আহিব আমাৰ ঘৰত এতিয়া মানুহজন মই মোৰ শহুৰ দেউতা ল'ৰা দুটা ল'ৰা দুটা পঢ়ি আছে এটা বি এ পঢ়িছে এটা হাই ছেকেণ্ডেৰী পৰীক্ষা দিছে এইবাৰ দিব মানে আৰু এইয়া সেয়া আৰু এইয়া এইবোৰ কৰিয়ে পঢ়াই আছোঁ মানে আৰু কি ক'ব আৰু লগতে হাঁহ কুকুৰাও পুহোঁ আৰু খেতি কৰিছোঁ

খেতিটো কৰিও লাভৱান হৈছোঁ হাঁহ কুকুৰা পুই পুহিও লাভৱান হৈছোঁ সেয়াই মানে আৰু ল'ৰা ছোৱালীকো স্কুল পঢ়াব পাৰিছোঁ আৰু গাড়ী এখনো কিনিলোঁ এতিয়া নতুনকৈ ঘৰটো বনাই আছোঁ আকৌ আমাৰ শহুৰ দেউতা অকণমান মানে ৰোগী ৰোগ হৈছে অসুখীয়া এই তেওঁকো ডাক্টৰ ঘৰলৈ অনা নিয়া কৰা কিবা কিবি মানে দৰৱ পাতি কিনা এইবোৰ কৰিব পাৰিছোঁ আৰু পইচাটো খৰচ এনেকৈ ওলাইছে আদা নহৰু যথেষ্ট বিক্ৰী হৈছে দেই আৰু এইবাৰ মানে খেতিটোও ভাল হৈছে বতৰটো ভাল যে আচ্ছা আহিব আৰু নহাকৈ নাথাকিব আপোনাৰ কাৰণে মই ঠিক কৰি থ'ম খান্দি মেলি অঁ অঁ হ'ব হ'ব অঁ অঁ ধন্যবাদ ধন্যবাদ অঁ ফোনটো কৰাৰ বাবে